মই সৰুৰপৰাই পেইণ্টিং ভালপাওঁ আৰ্ট ভালপাওঁ আৰু তেনেকুৱা ক্লাছ ওৱানত থাকোঁতে মই এডমিশ্যন লৈছিলোঁ আৰ্ট স্কুলত আৰু তেতিয়াৰপৰা আজিলৈকে মই হ'বি হিচাপে ৰাখিছোঁ পেইণ্টিং আগবঢ়াই লৈ গৈ আছো আৰু অভিজ্ঞতা হিচাপে ক'ব গ'লে খুব ভাল এক্সপিৰিয়েঞ্চ আছে মই খুব ভাল এক্সপিৰিয়েঞ্চ খুব ভাল পৰিৱেশেৰে পাৰ হৈছোঁ খুব ভাল এটা এনভাইৰনমেণ্ট পাইছোঁ খোলা জগত এখন যিটো আমি যদি ক'ব যাওঁ অ'পেন ওৱৰ্ল্ড তাতে নিজৰ মন নিজৰ যেনেকুৱা ইণ্টাৰেষ্ট যেনেকুৱা মন থাকে যেনেকুৱা কাম কৰিব পাৰি নিজৰ ইচ্ছা হিচাপে কাম কৰিব পাৰি আৰু পেইণ্টিঙে একচ্যুৱেলি ক'ব গ'লে মানুহ ভাল মানুহ হিচাপে গঢ় দিয়াত খুব সহায় কৰে কাৰণ ই হৈছে এক এক মানসিক মেডিচিন চৰি টেনশ্যন ফ্ৰী মেডিচিন বুলি ক'ব পাৰি মানুহে নিজৰ ভালপোৱা বেয়া পোৱাবোৰ পেইণ্টিইংৰ যোগেৰে

পেইণ্টিংৰ যোগেৰে শ্ব' কৰিব পাৰে আৰু নিজৰ সুখ দুখ এইবিলাক পেইণ্টিংৰ মাজেৰে শ্ব' কৰিব পাৰে ইমেজিনেশ্যন যিটো থাকে মানুহৰ যিটো ইমেজিনেশ্যন থাকে সেইটো লাইফ আনিব পাৰে পেইণ্টিংৰ থোৰে আৰু মোকো তেনেকৈয়ে পেইণ্টিঙে বহুত সহায় কৰিছে আজিকালিতো মাধ্যমটোও বেলেগ হৈ গ'ল আজিকালি ডিজিটেল ওৱৰ্ল্ড আহি গ'ল আজিকালি আগৰ নিচিনা যেনেকুৱা থাকে কাগজে কলমে তেনেকুৱাও নহয় আজিকালি ডিজিটেলিও মানুহে পেইণ্টিং কৰিব পাৰে ক্ৰিয়েশ্যন কৰিব পাৰে আৰু তেনেকৈ আমি পেইণ্টিং মই আগুৱাই লৈ গৈ আছো আৰু তেনেকৈ মোক পেইণ্টিঙেও গঢ় দি আছে পেইণ্টিং যোনে একচেপ্ত কৰে পেইণ্টিঙতে একচেপ্ত কৰিব নিজৰ

আত্মাত যেতিয়া থাকিব পেইণ্টিং আৰ্ট তেতিয়া পেইণ্টিং নিজে নিজেই নিজে নিজে মানুহক সহায় কৰিব সকলো দিশতে সহায় কৰিব থ্যেংক ইউ